মই জনজাতিৰ সাজ পাৰৰ বিষয়ে যে মই জনজাতি ক'লে মইতো কাৰ্বি হয় ত' ফাৰ্ষ্টতে মই কাৰ্বিৰ কথাই ক'ম কাৰ্বি জনজাতিৰ বিষয়ে আমাৰ দুটাকৈ সাজ আছে এটা হৈছে পেকক পেকক বুলি কয় পেকক আছে আৰু এটা আছে আমাৰ যিহেতুকে পিনি মানে কি পিনি বুলি কয় আৰু সেই ড্ৰেছকেইটা হৈছে কিছুমান পাহাৰৰ থাকে কিছুমান ভৈয়ামৰ থাকে ত' আমাৰ ভৈয়ামৰবিলাক ভৈয়ামৰবিলাকৰ কাৰণে হৈছে ভৈয়ামৰবিলাকৰ মানে বুকুত বুকুত সিহঁতে মেখেলা মেখেলা পৰিধান কৰে বুকুত আৰু তাতে কিছু ধৰণৰ মানে এখন কঁকালত মাৰে সেই কঁকালত মাৰাখনক আমি টোপোলা বুলিও কওঁ আৰু টপ টোপোলা টোঙালি এনেকুৱা বুলিও কওঁ আৰু এখন এখন এখন হৈছে বুকুত বুকুত বুকুত পৰিধান কৰে বুকুত পিন্ধোঁ বুকুত পিন্ধাখন হৈছে টোপোলা কঁকালত পিন্ধাখন হৈছে টঙালি সেইটো সেই সেই আৰু যোনটো আৰু বুকুত মেখেলা পৰিধান কৰাটো হৈছে সেইটোক কয় পিনি বুলি কয় পিনি বুলি কয় মেখেলাখনক ত' সেই সেই সেই সাজপাৰটো হৈছে আমাৰ ভৈয়ামৰ কাৰ্বি ভিতৰ কাৰণে ভৈয়ামত যিবোৰ কাৰ্বি আছে সেইবোৰ কাৰ্বিয়ে সেই সেই ড্ৰে ড্ৰেছযোৰ সেই পোচাকযোৰ পৰিধান কৰে আৰু পাহাৰৰ পাহৰৰ কাৰ্বিৰ ড্ৰেছটো হৈছে আমাৰ হেৰি পিকক যি ধৰণে আমি এখন মেখেলা সেইখনক পিনি বুলিও কয় সেই মেখেলাখন মানে এখন মানে যোনে আমাৰ মেখেলা মানে গোটা মেখেলা থাকে ন কিছুমান সেই মেখেলাখনক আমাৰ ফালা মেখেলা হয় মানে আমি ডাইৰেক মেৰাই পিন্ধিব লাগে সেই মেখেলাখনক আমি পিনি বুলিও কওঁ মানে ফালা মেখেলা সেইখন আৰু যিখন আমাৰ এইখন বুকুত মাৰোঁ সেইখন হৈছে আমাৰ পেকক বুলিও কয় সেইখনো সেইখন আৰু ধৰ এখন গামোচা মানে এখন সাধাৰণ এখন কাপোৰৰ দৰে সেইখন আমি একে চাইডলৈ পেলাই মাৰোঁ সেইখনক আকৌ আমি পিকক বুলি কওঁ আৰু যিখন আমি আকৌ এখন আছে সেইখন আমি কঁকালত আমি কঁকালত মাৰি লওঁ সেইখনক আমাৰ ৰিংকক বুলিও কয় আৰু সেইয়াই আমাৰ কাৰ্বি জাতিৰ ড্ৰেছ হৈছে সেই দু যি হয় দুযোৰ এযোৰ হৈছে ভৈয়ামৰ কাৰণে আৰু এযোৰ হৈছে আমাৰ পাহাৰৰ কাৰ্বিবোৰৰ কাৰণে সেইবোৰেই আমাৰ কাৰ্বি সমাজৰ ড্ৰেছ কাৰ্বি লোকসকলৰ ড্ৰেছ হয় আৰু আৰু বেলেগ জনজাতিৰ সাজপাৰ হৈছে আমাৰ বড়ো সাজ আমাৰ বড়ো সাজটো হৈছে আমি দখনা আমি দখনা পৰিধান কৰোঁ দখনাটো আমাৰ কি হৈছে আমাৰ এইটো মানুহে আমি এখন যে হালধীয়া দখনা বুলি ক'লে আমাৰ হালধীয়া কালাৰৰ ৰঙৰটো হালধীয়া ৰঙৰ দখনা এইটো আমাৰ বেছি আমাৰ হেৰি হয় যিকোনো হেৰিত লাগে বাৰু দখনাটো এইটো আমি সেই দখনাটো আমাৰ বড়োসকলে পৰিধান কৰে বাৰু মই দখনাৰ বিষয়ে ইমান সেইটো ইমান ভালকৈ নাজানোঁ বাৰু আৰু আমাৰ কাৰ্বি সমাজত এইটো হয় আমাৰ কাৰ্বি সমাজত কিছুমান আ অলংকাৰ আছে সেইটো হৈছে আমাৰ যিধৰণে আমাৰ কিছুমান মণি সকলো যে সকলো ধৰণৰ আ অলংকাৰ থাকে ত' আমাৰ কাৰ্বি সমাজৰ আ অলংকাৰ হৈছে আমি যিটোকাৰ গলত পিন্ধোঁ মণি সেইটো আমাৰ পইচাৰ মণি হয় পইচাৰ মণি থাকে আমাৰ সেইটো ধৰি লওক আগৰ দিনত যিটো পুৰণা মণি আছিলে মানে চৰি পুৰণা আমাৰ পইচা আছিলে যেনে আঠ অনা পইচা পঁচিছ পইচা এইবোৰ পইচাবোৰেৰে আমাৰ কাৰ্বি সমাজৰ যেনে ধৰণৰ এইটো আ অলংকাৰ হয় সেইটো আমাৰ পইচায়েদি বনোৱা যায় মণিটো আৰু তেনে ধৰণৰ আমাৰ আঙুঠিবোৰো হেনে পইচাৰ দ্বাৰাই বনোৱা যায় পইচাটো থাকে বাৰু পইচাটোৰে আমাৰ আঙুঠি বনোৱা যায় আৰু কাণফুলি কাণফুলি আমাৰ যিহেতু কাণফুলি তেনেকুৱা ধৰণৰ তেনেকুৱা আমাৰ এইবোৰ পইচাৰ দ্বাৰাই ধুনীয়া ধুনীয়া ডিজাইনিচ ডিজাইন আজিয়ে ডিজাইনাৰ বহুত ওলাইছে যিহেতুকে ত' আমাৰ কাণফুলিৰ এটা ডিজাইন সিহঁতৰ বাৰু থাকে কিন্তু যোনটো আমাৰ পইচা ন' সেই পইচাটোৰেই কিন্তু বনাব লাগিব সেই পইচাটোৰেদি আমাৰ সকলোখিনি মানে কি আ অলংকাৰখিনি বনাব লাগিব কাণফুলিটো সেই পইচাটোৰেদি হ'ব খালি ডিজাইন বেলেগ হ'ব কিন্তু পইচাটোৰ দ্বাৰাই আকৃতি নহয় কিন্তু যিডাল আমাৰ মণি হয় সেইডাল মণিডাল আমাৰ পইচাৰে হয় আমাৰ পঁচিছ পইচা আঠ অনা পইচা সেয়াদি আমাৰ বনোৱা যায় আঙুঠিটো আমাৰ তেনেকুৱা ধৰণৰ বনোৱা যায় সেয়া আৰু আমাৰ কাৰ্বি সমাজৰ যিসকল পুৰুষসকল পুৰুষসকলৰো কি কয় সাজ পোচাকযোৰো বেলেগ পুৰুষসকলৰ সাজ পোচাক এযোৰ গামোচা সেই গামোচাখন গামোচা পিন্ধিলে আৰু যি ধৰণৰ আৰু কিন্তু পুৰুষ ভৈয়ামৰ বা পাহাৰৰ বুলি কথা নাই পুৰুষ ভৈয়ামৰ বুলি চ'ৰি পাহাৰ ভৈয়ামৰ বুলি কথা নাই পুৰুষৰ এটাই ড্ৰেছ থাকে সেইটো যি ধৰণৰ এটা এটা জেকেট টাইপৰ পিন্ধে ন' কলা কালাৰৰ সেইটো আমি কওঁ হেৰি কি কয় চৰি চলচাং চলচাং বুলি কওঁ চলচাং বুলিও কওঁ সেইটো আমি আমাৰ সেইটো কি কয় পুৰুষসকলে চলচাং বুলিও সেইটো চলচাঙৰ প পৰিধান কৰে সেইটো আচ আৰু পুৰুষসকলৰ চলচাং থাকে আৰু যিহেতুকে আমাৰ যিবোৰে মাৰে ধৰ টোপোলা টোপোলা মাৰে তাৰপিছত টঙালি মাৰে সেইবোৰ আমাৰ ধৰণৰ মূৰত টঙালিখন আমাৰ ধৰ মূৰত ল'লে ল'ৰা পুৰুষসকলে আৰু টোপোলাখন হৈছে আমাৰ গাহত লৈ এক চাইডকৈ কিন্তু আমি সেইখন ট টোপোলাখন আমি বুকুত লওঁ আৰু এইটো সিহঁতে গাহত মানে কি এক চাইড কৰি পেলাই বান্ধি লয় সেইয়াই আমাৰ পোচাক আৰু জনজাতীয় সাজপাৰ আৰু হৈছে আমাৰ বিভিন্ন ধৰণৰ জনজাতীয় সাজপাৰ আছে বড়ো মিচিং কাৰ্বি ডিমাচা এই এইবোৰ বিভিন্ন ধৰণৰ আৰু আমাৰ আছে অসমীয়া অসমীয়াসকলে অসমীয়াসকলৰ আৰু সকলোৱে মানে অসমীয়াসকলৰ পোচাক বিহুৰ ড্ৰেছযোৰ মুগাৰ সাজযোৰ মুগাৰ ড্ৰেছযোৰ গহনাপাতি যেনেধৰণৰ গামখাৰু তাৰপিছত ঢোলবিৰি জোনবিৰি সেইবোৰ অসমীয়াৰ অসমীয়াৰ বাবে অসমীয়া লোকসকলৰ সেইটো পোচাকযোৰ খুবেই খুবেই ভাল লগা খুবেই এটা ধুনীয়া বহুত ধুনীয়া পোচাক হয় সেইযোৰ বহুত বেছিয়ে ভাল লাগে অসমীয়া ড্ৰেছযোৰ যিহেতুকে ৰঙা ব্লাউজ মানুহে ৰিহা ৰঙা ব্লাউজ পিন্ধে মুগা মেখেলা পিন্ধে মুগা চাদৰ মাৰে আৰু যি ধৰণৰ গহনাবোৰ ইমান ধুনীয়াকৈ সিহঁতে হেৰি কৰি লয় যেনেদৰে গামখাৰু আছে আৰু কি এইটো ঢোলবিৰি জোনবিৰি আৰু সিহঁতে আগতে আগৰ দিনৰ মানুহে আকৌ এটা ব্যৱহাৰ কৰিছিলে থুৰিয়া মানুহে এই মহিলাসকলে বিহু হেৰি বিহু নাচিব গ'লে বা বিহুৰ কিবা এটা গ'লে থুৰিয়াযোৰ পিন্ধিছিলে কাণফুলি কিন্তু এতিয়া এতিয়াৰ ধৰি লওক বেলেগ বেলেগ ধৰণৰ কাণফুলিৰ বেলেগ বেলেগ ধৰণৰ ডিজাইন ওলালে কিন্তু ডিজাইনটো বাৰু কিন্তু কাণফুলি ওলালে মানে কিন্তু আগতে থুৰিয়া বুলি আছিলে থুৰিয়া পিন্ধিছিলে মানুহে মহিলাসকলে সেয়া আৰু বাদ্য যন্ত্ৰটো সকলোৰে থাকে বাদ্য যন্ত্ৰ সকলোৰে বেলেগ বেলেগ যেনে ধৰক অসমীয়াবোৰৰ ঢোল পেঁপা গগনা টকা এইবোৰ থাকে আৰু তেনেধৰক কাৰ্বিসকলৰ কালি ঢল আৰু বড়োসকলৰ যেনেকুৱা ধৰক বাঁহী থাকে আৰু দাওঢল থাকে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ কথা মানে কি বাদ্য যন্ত্ৰ থাকে আৰু সেয়া বাদ্য যন্ত্ৰত আমাৰ তেনে ধৰণৰ সকলোৰে বেলেগ বেলেগ ধৰণৰ কিন্তু সেই এটা বস্তু সকলোৰে হয় মানে ঢ ঢোলটো যোনটো ধৰক বেলেগ বেলেগ ঢোলটো বাৰু বেলেগ বেলেগ ধৰক হয় চবৰে কিন্তু সেই দেখিবলৈ গোটেইবিলাকৰে চবৰে একেই একেই কিন্তু আকৃতিবোৰ এনেকুৱা কিছুমানৰ বেলেগ জাগাত কিবা বেলেগ বুলি কয় বেলেগ ঠাইত বেলেগ বুলি কয় সেয়া কিন্তু ঢোলটো সকলোৰে বাবে এক হয় একেই হয় আৰু পোচাক হৈছে ল'ৰাসকলৰ পোচাক ধুতি এইটো যোনটো আমাৰ মুগা এটা যে চাৰ্ট এইটো ল'ৰাবোৰে সেইবোৰ ল'ৰাবোৰে পিন্ধে সেয়া ল'ৰাবোৰৰ পোচাক আমাৰ ছোৱালী মানুহৰ পোচাকটো সেইয়াই মুগাৰ মেখেলা ৰিহা চাদৰ এইবোৰেই হ'ব হৈ গ'ল